হেল্ল' অভিনৱ এই আমি এটা মানে নতুন পদক্ষেপ ল'ব ভাবিছিলোঁ আমাৰ অৰ্গেনাইজেশ্যনযোৰপৰা মানে আমি এটা কথা ভাবিছিলোঁ যে আমি স্কুল আমাৰ অসমৰ স্কুলবোৰত যায় আমাৰ স্পৰ্টছটো অলপ প্ৰমোট কৰোঁ মানে অলপ বুজি পাইছা চাগৈ তুমি তোমাক আমাৰ অৰ্গেনাইজেচনটোৱে অলপ

আমাৰ অৰ্গেনাইজেচনটতে মানে আপোনাক মানে তোমাক হেৰি দিবা খুজিছিল দায়িত্ব দিব খুজিছিল যে তুমি প্ৰেম এম্বেছডৰ বুলি আমাৰ কিবাৰ এনেই প্ৰজেক্টত তোমাক ভাবিছে আৰু এতিয়া তুমি কি কৰা

তুমি অকল তুমি এডভাৰটাইজ কিনিত আৰু যে য'ত য'ত যাব লাগিব তাতে গ'লেই হ'ল তোমাৰ এনেকুৱা ফিজিকেল এক্টিভিটিৰ ইমান ৰিকুৱাৰমেণ্টছ নাই বাৰু তুমি মাত্ৰক প্ৰেজেণ্ট থাকিলেই হ'ব যেতিয়াই পাৰা আমি কম্পিটিশনো পাতিম কম্পিটিশ্যনো পাতিম আৰু অলপ ছ'চিয়েল মিডিয়াটো অলপ প্ৰচাৰ কৰিম এতিয়া তুমি অলপ বিখ্যাত মানুহৰ কাৰণে ভাবিছোঁ তোমাক দায়িত্বটো দিওঁ বুলি অলপ আগভাগ ল'ব লাগিব তুমি অঁ হ'লেও মই বাৰু কথা পাতি চাম সেইটো হয় এতিয়া তুমি এনেই ইয়াৰ ইম্পৰ্টেঞ্চটো কেনেকুৱা ভাবা কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি এইটো প্ৰজে্টটো

পিছৰ কিবাখিনি জনাই দিম মই এতিয়া আৰু কিবা তথ্য তুমি থাকিবা বুলি আশা কৰিলোঁ আৰু আমাৰ লগত এইটো যাত্ৰাটোত এইকেইদিনত নাই আমাৰ এইকেইদিনত নাই বাৰু কিন্তু

এই মান্থৰপৰা মাহৰপৰা আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ অলপ সৰু সৰু কামটো কৰি যাম আগবঢ়ি হয় হয় দিয় পিছে ঠিক আছে মই তোমাক পিছত কণ্টেক্ট কৰি আছো দিয়া অ'কে অ'কে বাই বাই টেক কেয়াৰ